হেল্ল' মনোজ কাপোৰ দোকান হয়নে অঁ মনোজ কাপোৰ দোকানী হয়নে অঁ আপোনালোকৰ দোকানত কি কি কাপোৰ আছে বাৰু

এই বিয়া কাৰণেও লাগে আৰু ঠাণ্ডা কাপোৰ ঠাণ্ডা ছিজনৰত কাপোৰ লাগে বিয়া কাৰণে পাটৰ মানে প্ৰজেন্ট দিবৰ কাৰণে পাটৰ কাপোৰ আছে পাটৰ মুগা সেনেকুৱা পলি পাটৰ হ'লেও হ'ব

অঁ এনেই পলিপাটৰ কাপোৰযোৰ দাম কিমান বাৰু

গৰম কাপোৰ গৰম কাপোৰ মানে এনে চুৱেটাৰ চুৱেটাৰ বিলাকেই লং পেন্ট এনেকুৱা বিলাকৰ দামবিলাক লং পেন্ট এনে সৰু ল'ৰা বেবী চুট অঁ সৰু ল'ৰা

অঁ

লং পেণ্ট চুটযোৰ অঁ অঁ

হয় হয়

হয় হয় এইটোয়েই নাম্বাৰ হয় হয় এইটোয়েই নাম্বাৰ অঁ অঁ হা হা এই বিনু বুলিয়ে চেভ কৰি থৈ দিব অঁ অঁ অঁ অ' হ'ব হ'ব কাইলে জনাই দিলে হ'ব অঁ হ'ব হ'ব ঠিকে আছে অঁ অঁ অঁ ধন্যবাদ ধন্যবাদ হ'ব